ষ্টেডিয়াম বা এৰেনা বা খেলপথাৰসমূহত ক্ৰিয়া অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ প্ৰথম সুবিধাটো হ'ল যে এখন ধুনীয়া খেলপথাৰ আছে দ্বিতীয় কথাটো হ'ল ৰাইজৰ কাৰণে বহি চাবলৈ খেল উপভোগ কৰিবলৈ বহা ঠাই আছে আৰু বিভিন্ন ধৰণৰ সা সঁজুলি আছে উন্নতমানৰ আৰু বিভিন্ন ধৰণৰ মানুহে এনেকুৱা ষ্টেডিয়াম বা এৰেনাসমূহত আৰ্থিকভাৱেও সহায় কৰে সেয়াই সুবিধা উপলব্ধ আছে